মই মোৰ লিখন প্ৰক্ৰিয়াত মই প্ৰেৰণা পাইছোঁ সৰুৰ পৰাই মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া বিভিন্ন ধৰণৰ কিতাপ পঢ়িছিলোঁ তাৰ ভিতৰত হোমেন বৰগোহাঁইৰ কিতাপ পঢ়িছিলোঁ হোমেন বৰগোঁহাইৰ কিতাপ পঢ়ি মই অনুপ্ৰাণিত হৈছিলোঁ তাৰ উপৰিও আমাক সাধুকথা বুঢ়ী আইৰ সাধু বুলি লক্ষ্মীনাথ বেজবৰুৱৰ সাধু কিতাপ আছিলে সেই পঢ়ি পেলাই মই কাহিনী সম্পৰ্কে মোৰ এটা নতুন ধাৰণা হৈছিল আৰু কাহিনী ভাল পাইছিলোঁ এই কাহিনীবিলাক আচলতে সাধুকথা এই সাধুকথাবিলাকত অলৌকিকতা বেছিকৈ থাকে আৰু যিবিলাক আমাৰ শিশু অৱস্থাৰ আমাৰ মনস্তত্ত্বটোত তাৰ কিছু আমি আমাৰ প্ৰতিক্ৰিয়া হৈছিল আৰু তাৰপৰা আমি প্ৰেৰণাও লাভ কৰিছিলোঁ সাধুকথাবিলাক পঢ়ি যাওঁতে আমাৰ মনত অদ্ভুত কিছুমান ধাৰণা আহে যিবিলাক কাল্পনিক ক্ষেত্ৰৰ পৰা আহে যিবিলাক বাস্তৱিক ক্ষেত্ৰত পোৱা নাযায় ফলত কি হয় আমাৰ সেই কাহিনীবিলাকৰ লগত গৈ থাকোঁতে গৈ থাকোঁতে নতুন কিছুমান দীঘলীয়া কাহিনীলৈ মনটো গুচি যায় আৰু সেই বিশেষ যিবোৰ চৰিত্ৰ চৰিত্ৰবিলাকৰ মাজত আমি সোমাই পৰোঁ সোমাই পৰাৰ পিছত সেই চৰিত্ৰবিলাক ক'ত কেনেকে দেখোঁ আমি সদায় তাৰ লগত জুকিয়াই থাকোঁ আৰু তুলনা কৰি থাকোঁ এনেকে তুলনা কৰোঁতে কৰোঁতে আমাৰ কাহিনীৰ লগত এটা নতুন জীৱন আৰম্ভ হৈ যায় এই কাহিনীবিলাকৰ লগত জীৱন আৰম্ভ হোৱাৰ পিছত আমি নিজেই ভাবোঁ যে এনেকুৱা কাহিনী আমি প্ৰস্তুত কৰিব পাৰোঁ নেকি আৰু সেই কাহিনী প্ৰস্তুত কৰিবলৈ যেতিয়া যাওঁ তেতিয়া আমি কিছুমান লিখিবলে আৰম্ভ কৰোঁ আৰু প্ৰথম অৱস্থাত আমি কি লিখোঁ সেইটো নাজানো কিন্তু কাহিনী লিখোঁ আচলতে আৰু কাহিনী যেতিয়া লিখিবলৈ আৰম্ভ কৰোঁ সেইবোৰ গল্প উপন্যাস কি হয় আমি কেতিয়াও গম পোৱা নাছিলোঁ আচলতে আমাৰ লিখন প্ৰক্ৰিয়াত প্ৰথম প্ৰেৰণা বুলি ক'লে এই ধৰণৰ সাধুকথা বা তেনেকুৱা ধৰণৰ অলৌকিক ঘটনাবিলাকেই আমাৰ প্ৰথম কথা তাৰপিছতে মহাকাব্যৰ বিভিন্ন কাহিনী ৰামায়ণ মহাভাৰতৰ কাহিনীবিলাকে আমাক অনুপ্ৰাণিত কৰিছিল আৰু সেইবিলাক পঢ়ি পঢ়ি আমাৰ মনলৈ কিছুমান নতুন ধাৰণা আহিছিল যে ৰাম চৰিত্ৰই হওক বা কৃষ্ণ চৰিত্ৰই হওক তাৰ অলৌকিকতাই হওক বিভিন্ন ধৰণৰ কথাবিলাক আমাৰ হৃদয়ত স্থান পাইছিল তেনেকৈ আমি লাহে লাহে চৰিত্ৰবিলাকৰ মাজত সোমাই নিজেও সেই কাহিনীবিলাক নতুনকৈ কিবাকে আলোচনা কৰিব পাৰি নেকি এটা নতুন ধাৰণা মনত আহি পৰিছিল এনেকৈ গৈ থাকোঁতে আমি অসমীয়া সাহিত্যৰ কিছুমান বিশেষ লেখক বিশেষকৈ ভৱেন্দ্ৰনাথ শইকীয়া বা হোমেন বৰগোহাঁই তেওঁলোকৰ কিছুমান আমি বিশেষ কিতাপ লাভ কৰিলোঁ আৰু সেই কিতাপবিলাকৰ পৰা আমি এটা বস্তু দেখিলোঁ যে

তাত কাহিনীবিলাক বাস্তৱ ক্ষেত্ৰৰ লগতে আৰু সমসাময়িক সমাজখনৰ লগত কিছু কথা জড়িত হৈ আছে এই কথাবিলাক আমি অনুধাৱন কৰিব পৰা নাছিলোঁ কিন্তু স্কুলীয়া ছাত্ৰ হৈ থাকোঁতে আমাৰ স্কুলৰ নিজৰ জীৱনটোৰ লগত সেই কথাবিলাক সংপৃক্তহৈ আছিল ফলত সেইবিলাক আমাৰ ভাল লাগিছিল আৰু হোমেন বৰগোহাঁই বা ভৱেন্দ্ৰনাথ শইকীয়া তেওঁলোকৰ যিবিলাক লিখনি আছিলে বা লক্ষ্মীনাথ বেজবৰুৱাৰ যিবিলাক লিখনি আছিলে সেইবিলাক খুব সৰল ভাষাত আছিলে আমাৰ দৈনন্দিন জীৱনত আমি জড়িত হৈ থকা মানুহবিলাকৰ মাজত সেই কথাবিলাক আমি কেনেকৈ দেখা পাওঁ বিচাৰি পাওঁ সেই কথাবিলাক যোগাত্মকভাৱে ল'বলৈ আৰম্ভ কৰিলোঁ আৰু লিখিবলৈ আৰম্ভ কৰিলোঁ প্ৰথম অৱস্থাত এইবিলাক পঢ়ি মোৰ ভাল লাগিছিল আৰু তেতিয়া মই সৰু অৱস্থাতে প্ৰথমতে নাটক লিখিবলৈ আৰম্ভ কৰিলোঁ নাটক লিখি পেলাই নাটকৰ যিহেতু নাটক বুলি ক'লে কাহিনী প্ৰধান গতিকে তাত কাহিনী নিৰ্মাণ কৰাৰ কৌশলটো মই আয়ত্ব কৰিছিলোঁ স্কুলৰ অৱস্থাতে মই কাহিনীৰ বিভিন্ন পটভূমিৰে নাটক লিখিছিলোঁ আৰু সেই নাটকবিলাক লিখাৰ লগে লগে পিছত মই যেতিয়া হাইস্কুল পৰ্যায় উত্তীৰ্ণ হৈছোঁ তেতিয়া মই নিজে গল্প লিখিবলে আৰম্ভ কৰিছিলোঁ উচ্চতৰ মাধ্যমিক পৰ্যায়ত গল্প যেতিয়া লিখিলোঁ তেতিয়া কাহিনীত নতুন ধাৰণা আহিলে আৰু গল্প লিখিবলৈ আৰম্ভ কৰোঁতে ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্প মামনি ৰয়চম গোস্বামীৰ গল্প এই ধৰণৰ গল্পবিলাক দেখিছিলোঁ আৰু সেই গল্পবিলাক পঢ়ি মোৰ ইমান ভাল লাগিছিল যে মই লিখিব পাৰোঁ নেকি তাৰ এটা নতুন পৰীক্ষা কৰা আৰম্ভ কৰিছিলোঁ নাটকৰ লগতে মই গল্প লিখাৰ প্ৰক্ৰিয়ত যেতিয়া আৰম্ভ কৰিছিলোঁ লাহে লাহে মই বিভিন্ন ধৰণৰ অনুসন্ধানমূলক বা কৌতুহলী কিছুমান কাহিনী প্ৰৱৰ্তন কৰিছিলোঁ যিবিলাক গল্প কবিতা বা তেনেকুৱা ধৰণৰ লগত জড়িত নাছিল কিন্তু এইবিলাকৰ মাজত মই নতুন এটা বস্তু দিবলৈ চেষ্টা কৰিছিলোঁ বিভিন্ন ধৰণৰ পুৰণা কিতাপ মহাভাৰতৰ আধুনিক সংস্কৰণবিলাক মই পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ আৰু অসমীয়া ভাষাত কেনেকৈ তৰ্জমা কৰা হৈছে তৰ্জমাবিলাক মই বিচাৰি পঢ়ি আছিলোঁ আৰু অসমৰ বিভিন্ন লেখক আছিলে আৰু তেওঁলোকৰ লেখকবিলাকৰ কাহিনীবিলাক পঢ়িলো বিশেষকৈ উপন্যাস বেছি মই উপন্যাস পঢ়িছিলোঁ আৰু তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈছিলোঁ যে কাহিনী কেনেকৈ নিৰ্মাণ কৰে আৰু সেই কাহিনী নিৰ্মাণ কৰাৰ কৌশলটো মই শিকি লৈ লাহে লাহে নিজেই আকৌ নাটক লিখিবলৈ আৰম্ভ কৰিলোঁ চিনেমাৰ সংলাপ লিখিবলৈ আৰম্ভ কৰিলোঁ টেলিভিশ্যনত দূৰদৰ্শনৰ মই বিভিন্ন ধৰণৰ কাহিনী নিৰ্মাণ কৰিবলৈ ল'লোঁ বা চলচ্চিত্ৰৰ মই সংলাপ লিখনৰ কাম আৰম্ভ কৰিলোঁ আৰু তাৰপিছতেই মই নিজৰ যি লিখন কৌশল সেই কৌশল আয়ত্ত কৰি মোৰ উপন্যাস জগতত ভৰি দিবলৈ চেষ্টা কৰিলোঁ তাৰপিছতে মই উপন্যাস লিখাৰ এটা চিন্তা আগবঢ়ালোঁ আৰু তেনেকৈ গল্প নাটক আৰু উপন্যাসে মোৰ প্ৰথম সৃজনাত্মক কাম তাৰপিছতে গৱেষণাৰ বিভিন্ন ধৰণৰ কামেৰে মই লিখন প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ এনেদৰেই মই আচলতে বিভিন্ন ধৰণে প্ৰেৰণা লাভ কৰিলোঁ